অঁ এই মই কৈছো গম পাইছা নে অঁ তাৰমানে বিহু আহিল নহয় এতিয়া বিহু আমাৰ জাতীয় উৎসৱ এতিয়া কথা হ'ল কি বিহুতটো পিঠা পনা আপুনি নিশ্চয় বনাব অঁ এতিয়া মই বনাব নাজানো আমাৰ ঘৰত নাজানে গতিকে মই বাহিৰত থাকোতে সেইটো অলপ পিঠা পনা বনাব ইচ্ছা কৰোঁ এতিয়া আপুনি কওকচোন অলপ পিঠা মানে আপোনাৰ যিটো গাভাত দিয়া পিঠা শুখনা পিঠা বুলি কওঁ আমি সেই পিঠাটো নো কেনেকৈ বনাই অলপমান টিপ্চ এটা নিদিয়ে কিয় কি কি কৰিব লাগে প্ৰথমতে কি কৰিব লাগিব চাউলৰ গুড়া নে কিবা লাগে নেকি এইবিলাক

অঁ কিমান সময় কিমান দুঘণ্টা তাৰপিছত

আচ্ছা আচ্ছা থলো বাৰু আৰু আচ্ছা মিক্সিত যদি গুড়া কৰা হয় তেনেহ'লে ভাল হ'ব জানো

আচ্ছা অঁ

নাৰিকলটো কি ভাজি ল'ব লাগে নেকি

চেনী চেনী চেনী নিদি গুড় দিব পাৰি

চেনী বেছিকৈ লাগে নেকি এযোৰ নাৰিকলত কিমান চেনি অঁ ঠিক আছে বাৰু পাৰিম পাৰিম পাৰিম ধন্যবাদ